অঁ হেল্ল' এই ঘৰতে আছোঁ ভাত ৰান্ধি

অঁ কাইলৈ নামঘৰত বৰসভাৰ ভাওনা আছে আমি সোনকালে উঠিব লাগিব সোনকালে আপোনাক কৈছোঁ কওকচোন অঁ আপোনালোকৰ ছোৱালীজনী সোনকালে পঠাই দিব আমাৰজনীৰে হেতি গৈ সাত মান বজাতে নামঘৰটো মচি থৈ আহিব তাৰপৰা আমি যাম আঠমান বজাত গৈ পিনি প্ৰসাদখিনি ধুই ধুই মেলি আকৌ ঘৰৰ পৰা গৈ পিনি সেৱা সৎকাৰ কৰি নামত বহিম আৰু এই বগা চাদৰ মেখেলা পিন্ধি আহিব গামোচা এখন লৈ চেলেং চাদৰ এখন লৈ

অঁ সোনকালে ওলাই যাব আঠমান বজাত এহেঁতি ঘৰ চফা কৰি অহাৰ পাছতে ভাওনানো ক'ত সোনকালে ভাঙিব তিনিমান বাজিবই চোন অঁ কওকচোন অঁ সভাহ সোনকালে ভাঙিব ভকত দূৰণিয়া হ'ব নহয় সোনকালে মানে তিনিমান বাজিব আৰু অঁ কওকচোন অঁ ভাওনাখনৰ নাম প্ৰদুম্ন্যপৰ্ব অঁ আমাৰ মানুহ মানুহজনেও পাৰ্ট লৈছে ল'ৰাইও পাৰ্ট লৈছে সেইকাৰণে আকৌ গধূলি সোনকালে ওলাই যাব লাগিব নহয় সিহঁতক সজাবৰ কাৰণে আপুনি ৰখক অঁ হ'ব দিয়ক